কৰ্মক্ষেত্ৰত বিবাদ বা কঠিন পৰিস্থিতিৰ সৃষ্টি হ'লে প্ৰথমতে পৰিস্থিতিটো ভালকৈ পৰ্যবেক্ষণ কৰি কেনেদৰে পৰিস্থিতিটোৰ পৰা হাত সাৰি ওলাই আহিব পাৰি বা পৰিস্থিতিটো নিয়ন্ত্ৰণ কৰিব পাৰি তাক ভালকৈ চোৱা হয় আৰু কঠিন পৰিস্থিতি বা বিবাদ সৃষ্টি হ'লে প্ৰথমতে ধৈৰ্য ধৰাটো অতিকৈ জৰুৰী ত' ধৈৰ্য ধৰি কঠিন পৰিস্থিতিটো কেনেদৰে পৰিস্থিতিটো শান্ত কৰিব পাৰি বা বিবাদটো কেনেদৰে শেষ কৰিব পাৰি তাকহে চকু ৰখা হয় নিজেই ধৈৰ্য হেৰুৱাই পেলাই খং কৰি যি নকৰিবলগীয়া কাম কৰিবলৈ নকৰিবলগীয়া কামৰ পৰা বিৰত থাকিব লাগে বা তেনে কৰিব কোনো ধৰণৰ দৰকাৰ নাই যদি তেনে কৰা হয় নিজৰ লগতে আনৰো ক্ষতি সাধন হোৱা দেখা পোৱা যায় নিজৰ সন্মানত হানি হোৱা দেখা যায় নিজৰ সমাজৰ আগত নিজেই তল পৰি যোৱা দেখা যায় ত' এনেধৰণৰ পৰিস্থিতিত নিজেই মোকাবিলা কৰি পৰিস্থিতিৰ পৰা হাত সাৰি ওলাই আহি আগুৱাই যোৱাহে ভাল লক্ষণ বুলি ক'ব পাৰি